কুৰ্চাৰে কৰোঁ তাৰপিছত বোৱা বুলি ক'বলৈ গ'লে তাঁতৰ শালত আমি বিভিন্ন কাপোৰ বওঁ চেলেং কাপোৰ গামোচা চাদৰ মেখেলা ওম আ কুৰ্তা সেইখিনি বওঁ আৰু চাদৰ মেখেলা ব'বলগীয়া হ'লে বিভিন্ন তাত চাদৰত আমি বিভিন্ন ধৰণৰ ফুল বিভিন্ন ৰঙৰ ফুল বা সূতাৰ আমি ফুল দি পেলাই তাত দহি কৰোঁ ফুল বাচোঁ আৰু চেলেং কাপোৰো তেনেকৈ ধৰক আমি বগা সূতা ব্যৱহাৰ কৰোঁ বা ক্ৰীম ৰঙৰ সূতা ব্যৱহাৰ কৰি তাত গুণাৰ ফুল দিওঁ আৰু সেইখিনি আমি চেলেং কাপোৰ গামোচাত ৰঙা বা বিভিন্ন ধৰণৰ নহ'লেও ৰঙা সেউজীয়া তেনেকুৱা ধৰণৰ গামোচা বওঁ বৈ আমি নামঘৰলৈ লৈ যাওঁ সেই গামোচা আৰু চেলেং কাপোৰ খিনি নামঘৰলৈ নিবলৈও বা তাঁতৰ শালত বোৱা যিখন চাদৰ ল'বলৈও বহুত আৰামদায়ক হয় আৰু গাম নামঘৰলৈ নিবলৈও বহুত আৰামদায়ক হয় সেই আমি এতিয়া আগতে যিখিনি মাটিশাল বা উভিং সেইখিনিত আমি সেই বস্তু বস্তুখিনি বৈছিলোঁ এতিয়া বিভিন্ন ধৰণৰ সুবিধা আহিলে বা মেচিনেৰ যোগে আমি ব'ব পাৰোঁ বোলে আমাৰ মানে আগৰ যিমান সময় লাগে এতিয়া তাতকৈ কম সময়ত আমি বহুত কাম কৰিবলৈ সুবিধা লাভ কৰিছোঁ তাৰ উপৰি

উপকৃত হোৱাৰ লগতে মানে যিখিনিয়ে দেখি থাকে ঘৰৰ ল'ৰা ছোৱালীয়ে সেইখিনিও বহুত

তাৰ উপৰি তাঁত বোৱা সেইখিনি বিক্ৰী বাৰ্তা কৰিও আমি ঘৰৰ বিভিন্ন কামত লগাব পাৰোঁ আচলতে মাটিশাল বা উভিঙত বোৱা বস্তুখিনি বহুত আৰামদায়ক হয় আৰু তাৰ বহুত মানে উপকৃত হওঁ আমি সেইখিনিৰ পৰা